হেল্ল' অঁ অঁ অঁ

অঁ কিহৰ অঁ অঁ অঁ কে'ক বনা অঁ অঁ অঁ

অঁ অঁ হ'ব দে কৰিব দে মোৰ লগৰকেইটা যাব দে নহ'লে অঁ আছে মোৰ লগৰকেইটাক লৈ যাম দে নহ'লে আৰু অঁ কিহৰ পৰা আহিছে ট্ৰেইনিংটো চৰকাৰী নেকি

অঁ আৰু চাৰ্টিফিকেটো দিব

অঁ

অঁ

সংস্থাপন পাব নেকি ইয়াৰ আণ্ডাৰত অঁ নিজাকৈ ব্যৱসায় যেনিবা কৰিব পাৰিব অঁ অঁ হ'ব দিয়া নহ'লে ওলাম কোন দিনা অঁ অঁ হ'ব দিয়া ত্ৰিছ তাৰিখে ওলাম আমি অঁ দিয়া অঁ অঁ হ'ব দিয়া ৰাখিছোঁ নহ'লে অঁ